চহৰৰ ইস্কুলসমূহত সকলোবোৰ সুবিধাই প্ৰাপ্ত হয় কিন্তু গাঁৱৰ ইস্কুলৰ সকলোবোৰ সুবিধা প্ৰাপ্ত নহয় আৰু এটা কথা ক'ব পাৰি যে গাঁৱৰ অঞ্চলৰ যিবোৰ বিদ্যালয় ইস্কুল হয় সেই স্কুলবোৰত পঢ়াৰ এটা ভাল পৰিৱেশ হয় গাঁৱলীয়া পৰিৱেশটো এটা ভাল পৰিৱেশ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ কাৰণে কাৰণ গাওঁ অঞ্চলত যান বাহনৰ মাত্ৰা কম গতিকে শব্দ প্ৰদূষণটো কমকৈ হয় আহে সেইকাৰণে ল'ৰা ছোৱালীৰ পঢ়াত কোনো অসুবিধা নহয় গতিকে গাঁৱলীয়া ইস্কুলৰ পৰিৱেশটো পঢ়াৰ কাৰণে ভাল পৰিৱেশ কিন্তু চহৰ অঞ্চলত যান বাহনৰ মাত্ৰা অধিক হোৱাৰ বাবে ল'ৰা ছোৱালীৰ পঢ়াৰ প্ৰতি মনটো বিচলিত হৈ পৰে আৰু চহৰৰ যিবোৰ এই চহৰৰ ইস্কুলৰ যিবোৰ ল'ৰা ছোৱালী সেইবোৰৰ সাজ পোছাক ধুনীয়াকৈ পৰিধান কৰি যোৱা দেখা যায় কিন্তু গাঁৱলীয়া ইস্কুলৰ যিবোৰ ছাত্ৰ ছাত্ৰী হয় তেওঁলোকে সাজ পোছাকৰ ওপৰত বেছি গুৰুত্ব নিদিয়ে যেনেকৈ থাকে তেনেকৈ যোৱা দেখা যায় আৰু গাওঁ অঞ্চলৰ বিদ্য়ালয়সমূহত শিক্ষক শিক্ষয়িত্ৰীসকলে ল'ৰা ছোৱালীক পঢ়াৰ ওপৰত বেছি গুৰুত্ব নিদিয়ে ল'ৰা ছোৱালীক কিবা কাৰ্য কৰিবলৈ দিয়ে তেখেতলোকে এনেই বহি থকা দেখা পোৱা যায় কিন্তু চহৰ অঞ্চলত ল'ৰা ছোৱালীবিলাকক ভালদৰে শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰতিটো ক্ষেত্ৰত বুজাই দিয়া হয় বাবে তেখেতলোক গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলতকৈ তেখেতলোক বেছি আগবঢ়া দেখা পোৱা যায় কাৰণ তেখেতলোকে তেখেতলোকক শিক্ষক শিক্ষয়িত্ৰীসকলে পঢ়াত বেছি গুৰুত্ব দিয়া আৰু তেখেতলোকেও ছাত্ৰ ছাত্ৰীসকলেও ভালদৰে পঢ়ে সকলোবোৰ প্ৰতিটো প্ৰতিদিনাই গৃহকাৰ্য দিয়ে চহৰৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক গতিকে সেই গৃহকাৰ্যবোৰ প্ৰতিদিনাই কৰা দেখা যায় শৃংখলাভাৱে প্ৰতিটো কাম তেখেতলোকে কৰা দেখা যায় কিন্তু গাঁও অঞ্চলত তেনেকুৱা দেখা নাযায় গতিকে গাঁৱৰ অঞ্চলতো যাতে চহৰৰ এই গাওঁ অঞ্চলৰ বিদ্য়ালয়সমূহতো যাতে চহৰৰ অঞ্চলৰ বিদ্য়ালয়সমূহৰ দৰে একেই শিক্ষা প্ৰদান কৰে তেতিয়া ল'ৰা ছোৱালীসকলো আগবাঢ়ি যাব পাৰিব চহৰৰ চহৰৰ বিদ্য়ালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দৰে